হেল্ল' হয় টে ট্ৰেভেলিং এজেঞ্চি হয়নে হয় মই যে যোৱাবাৰ আপোনালোকৰ পৰাই এখন গাড়ী লৈছিলোঁ হয় আপোনাৰ পৰা গাড়ী এখন বুক কৰিছিলোঁ শ্বিলঙলৈ গৈছিলোঁ আকৌ এবাৰ মই আপোনাৰ গাড়ীখন এইবাৰৰ বাবে বুক কৰিবলৈ বিচাৰিছিলোঁ যদিহে আপোনালোকৰ অহা দহ পোন্ধৰ তাৰিখত কোনোতো আপোনালোকৰ মানে গাড়ী খালী থাকে বুক বুকিং হোৱা নাই এতিয়াই মই বুক কৰি থ'বলৈ বিচাৰিছিলোঁ দহৰ বা পোন্ধৰ দহৰ পৰা আমি পোন্ধৰ তাৰিখলৈকে মানে টুৰ এটা কৰিম ভাবিছিলোঁ হয় হয় হয় হয় হ'ব আপুনি জনাব আমি যাম আৰু আপুনি আজিয়েই বুক কৰি দিয়ক মোৰ নামত